ভাৰতৰ স্বাধীনতাৰ আন্দোলনৰ এক দীঘলীয়া আৰু কঠিন প্ৰক্ৰিয়া আছিল যাৰ ভিতৰত নানা সামাজিক অইথ অৰ্থনৈতিক ৰাজনীতিক কাৰণত বা কাৰণৰ পৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সংগঠন গঢ়া হৈছিল ওঠৰশ সাতাৱন্ন চনৰ চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা মহাত্মা গান্ধী আৰু অন্য়ান্য নেতাৰ নেতৃত্বত অহিংস আন্দোলন বিশ্বযুদ্ধৰ পূৰ্বৰ পৰা অব্যাহত চলিছিল মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস প্ৰতিবাদ চক চৰকাৰৰ আন্দোলন দণ্ড আন্দোলন আৰু বহু ধৰণৰ আন্দোলন ব্ৰিটিছ বাণিজ্য বয়কটৰ দৰে আন্দোলন ব্যৱসায় আন্দোলন সকলোৱে আন্দোলন চলিছিল যাৰ জৰিয়তে ভাৰতৰ স্বাধীনতা যাত্ৰা আগবাঢ়িছিল ঊনৈছশ বিয়াল্লিছ বিয়াল্লিছ চনৰ চনৰ হোৱাইট ইণ্ডিয়া আন্দোলন আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ ফলত ঊনৈছশ সাতচল্লিছ চনত ব্ৰিটিছ উপনিৱেশ শাসনৰ পৰা ভাৰত ভাৰত ভাৰত মুক্তি লাভ কৰে স্বাধীন দেশৰূপে জন্মগ্ৰহণ কৰে স্বাধীনতাৰ পৰা ভাৰতৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক গঠন এক নতুন দিশে আগবাঢ়িছিল যাৰ পৰিণামত ভাৰত এক বৃহৎ গণতন্ত্ৰ ৰূপে গঢ় লৈ উঠিছিল